মোৰ যিটো মোবাইল ব্যৱহাৰ কৰি আছো আপোনাৰ ইতিমধ্যে কৈছোৱেই চেমচাং গেলক্সী এইটো কেমেৰা কোৱালিটি ইমান বেয়া ইমান বেয়া মই ভাল বুলি লৈছিলো কিন্তু ভাল নাপালোঁ